হেল্ল' ধিৰাজ অ' কালি নেকি পিকনিকত যাবিটো

অ' গাড়ী চাড়ী ভাৰা কি কৰিছা অ' কি গাড়ী অ' অ' অ' অ' মানে হেৰি ভাৰাটো এতিয়া কিমান হ'ব অ' ওৰাংলৈ অ' আলোচনা কৰিলে মোক ফোন কৰি জনাবি কিমান কি ভাৰা আছে ওৰাংটো দেখাই নাই ভাই হয়নে তাকেইটো অ' তাতে ধৰ দিনৰ ভাগত চৰাই চিৰি বিদেশী চৰাইবিলাক বোলে পৰিভ্ৰমণ কৰিব আহে সেইবিলাক দেখা পাম আমি পইচা কি অলপ ল'বি কিবা খাব ল তে ভালকৈ কিবা খাব লাগিব কিনিব লাগিব কিনিব লাগিব অ' অ' তাতেই কিন্তু কিবা নতুন বস্তুবিলাক ওলালে আমি কিনিব লাগিব নহয় অকণ পইচা মোকো দিবিচোন অ' পাঁচশমান টকা বা হাজাৰমান টকা এটা দিবি অ' তাৰপিছত পুৱা ৰাতিপুৱা সোনকাল ৰাতিপুৱা সোনকালতে উঠিব লাগিব ৰাতিপুৱাই আন্ধাৰে পোহৰে উঠি গা চা ধুই ৰেডি হ'ব লাগিবটো গাড়ীখন সোনকাল কে ক'বি আকৌ ঘূৰি আহিব লাগিব আমি যাই কেনে তই কি নতুন কাপোৰ লৈছ নে কি তাতে ওৰাংত যাব আগৰ কাপোৰ অ' অ' মই এযোৰ আনিছোঁ আৰু নতুনকৈ পিকনিকত যাম বুলিয়ে অ' পিকনিকত যাম বুলিয়ে কিনিছোঁ তাকেইটো দে হ'ব দে ৰাতিপুৱা সোনকালকৈ অ'